তিনি আগষ্ট ঊনৈছশ বিয়াল্লিছ পাঁচ নৱেম্বৰ দুহেজাৰ বিছ দহ জুন দুহেজাৰ চাৰি ষোল্ল অক্টোবৰ ঊনৈছশ পঞ্চাছ তেইছ জানুৱাৰী দুহেজাৰ চাৰি তেৰ জুলাই দুহেজাৰ আঠ